অঁ মোৰ মোৰ ভৱিষ্যতলে এটা ভাল ভাল মানুহ হোৱা ডাঙৰ মানুহ হোৱা এটা খুৱেই ইচ্ছা মোৰ লেপটপ কম্পিউটাৰ মোবাইল টেকন'লজিৰ প্ৰতি খুৱেই ইন্টাৰেষ্ট তো মোৰ এইটো ক্ষেত্ৰতে এইটো লাইনতে মোৰ যাব ইচ্ছা ভৱিষ্যত যে আৰু সেইটো কাৰণে মই হায়াৰ ছেকেণ্ডাৰী ছাইন্স ছাইন্স লৈছিলোঁ আৰু মোৰ সৰুৰ পৰাই ইচ্ছা আছিল যে মই টেকন'লজি লোৱা টেকন'লজি লাইনতে মই কিবা এটা নিজৰ কেৰিয়াৰ মোৰ গঢ়ি উঠো গঢ়ি উঠে আৰু সেই ভাবিয়েই মই ছাইন্স লৈছিলোঁ আৰু এতিয়া হয়টো মই হাই ছেকেণ্ডাৰী পাছ কৰা পাছত বি এচ ছি কম্পিউটাৰ ছাইন্স বা বি চি এ বা বি টেক কিবা এটা টেকন'লজিৰ টেকন'লজিৰ লাইনত যোৱা কেৰিয়াৰৰ এটা কৰ্চয়েই মই ল'ব বিচাৰোঁ সেইটো কাৰণে মই ৰখি আছো আৰু আৰু যিহেতু আজিকালি দিনত এইটো বাঢ়ি যায় আছে এই টেকন'লজিৰ প্ৰভাৱটো ভাবোঁ যে এইটো এটা মই খুবেই ভাল ডিচিছন লৈছোঁ যে মই বা এইবিলাক কৰিম বুলি ভাবিছোঁ ফিউচাৰত আৰু ভাবোঁ যে মই যিবোৰ কাম কৰোঁ সেইটো সেইবোৰ মানুহক সহায় হ'ব পাৰে পিছলৈকে আৰু সেইবোৰ আৰু আৰু হয়তুবা মোৰ চিভিল চাৰ্ভিচটো মোৰ যাবৰ ইচ্ছা যেনেকৈ অসম চৰকাৰৰ বা ভাৰত হয়তু বা ভাৰত চৰকাৰৰে চেন্টেল গৰ্ভনমেন্টৰে কিবা এটা মোৰ চিভিল চাৰ্ভেন্ট হ'বৰ মন আছে আৰু যদি মই যদি মই হয়টো এটা সফল নহয় এটা ফালে মই হয়টো চেষ্টা কৰিমেই সেইটো এটা মোৰ খুবেই ইচ্ছা সেইটো কাৰণেও মই সাজু হ'ব সাজু হ'বলৈ চেষ্টা কৰিম যেতিয়া মই মোৰ বেচেলৰ ডিগ্ৰী লৈ মই বেচেলৰ ডিগ্ৰী হয় মোৰ তেতিয়া